মানসিক স্বাস্থ্য সমস্যাসমূহৰ বিষয়ে মই অৱগত হয় কাৰণ মানসিক স্বাস্থ্য সমস্যাত সহায় কৰা বা গুৰুত্ব প্ৰদান কৰা কেন্দ্ৰ আছে এইসমূহ মানুহে লুকোৱাই ৰাখিব বিচাৰে সমাজে কাৰণ আত্মঘাতী কিছুমানে সেইখিনি কাৰণে মানুহে আত্মঘাতী কৰে বা আনৰ আগত প্ৰকাশ কৰিব নোৱাৰে নিজকে শেষ কৰি দিয়ে